হেল্ল' অ' হয় কোনে ক'লে বাৰু অ' পৱন কোৱা কোৱা নম্বৰটো দেখুন ছে'ভ নাই মোৰ নতুন নম্বৰ নেকি অ' কোৱাচোন কেলে ফোন কৰিলা অ' অ' যোৱা বছৰ লৈছিলো মইও

অ' তুমি কি এইবাৰ ল'বা মানে তুমি তেতিয়া হেৰি কৰিবা প্ৰথম তুমি আমাৰ যিটো এছ বি আই এগ্ৰিকালছাৰ যিটো ব্ৰাঞ্চ আছে তুমি তালৈ হেৰি কৰিবা মেনেজাৰলৈ তুমি এপ্লিকেশ্যন এখন লৈ যাবা এপ্লিকেশ্যন এখন দি দিবা তাত প্ৰথম ষ্টেপটো তুমি তাত পাছত গ'লে গম পাবা প্ৰথম এপ্লিকেশ্যনখন তুমি দি লোৱাচোন বাৰু তাত অ' তুমি হেৰি কৰিবা তোমাৰ আধাৰটো পান কাৰ্ডটো আৰু বেংক পাছবুকখন লৈ যাবা লগতে বাকি অফিচত গ'লে তুমি গম পাবাই মেনেজাৰৰ লগত ভালকৈ পাতিবা এপ্লিকেশ্যনখন লৈ যাবা তেওঁ ডিটেইলছখিনি কৈ দিব গোটেই প্ৰচেছটো পইচাটো বাৰু আজিকালি কিবা ফিজ লয় যদি নাজানো ইবাৰ কিন্তু মই বিশেষ ফিজ দিয়া মনত নাই আজিকালি আকৌ ছিষ্টেমবোৰ বদলিও হৈ থাকে যে কিবা যদি ফিজ লয় তেওঁলোকে নাজানো বাৰু বাকি তুমি ডকুমেণ্ট সেইকেইটা নিলেই হ'ব এপ্লিকেশ্যনখন ধুনিয়াকৈ লৈ তেওঁক দি দিবা আধাৰটোৱে পানটোৱে আৰু তোমাৰ পাছবুকটো লৈ যাবা লগতে বাকি তুমি গ'লে গম পাবাই গোটেই প্ৰচেছটো অ' ঠিক আছে বাৰু হ'ব